খেল মোৰ বৰ প্ৰিয় মই শৈশৱৰ পৰাই খেল খেলি ভাল পাওঁ শৈশৱত খেলা খেলবিলাকৰ ভিতৰত আছিল কাবাডী লুডো কুটু কুটু আদিয়ে আৰু খেলৰ পৰা ল'ৰা ছোৱালীৰ যিটো শাৰীৰিক গঠন সুস্থ হয় সেইবিলাক সেইবিষয়ে আমাক মা দেউতাই কৈছিল সেই কাৰণে খেল খেলিবও দিছিল আৰু মই খেল খেলিব গৈছিলোঁ মোৰ বন্ধুবৰ্গৰ লগত স্কুলতো জিৰণিৰ সময়ত মই খেল খেলিছিলোঁ আৰু বহুত এনজয় কৰিছিলোঁ খেল খেলি